হয় মই সৌ সিদিনালৈকে আজিৰপৰা পাঁচ বছৰ আগলৈকে গৰু পুহি আছিলোঁ মোৰ গৰুজনী শেষত প্ৰায় সাত আঠ লিটাৰ গাখীৰ দিছিল এজনী ক্ৰছ গাই পুহিছিলোঁ মই সৰুৰ পৰাই মই যেতিয়াৰ পৰাই জানো মোৰ ঘৰত গৰু আছিল পোহনীয়া গৰু আছিল আনকি গাই গৰু সাত আঠজনীলৈকে মোৰ দেউতাই ৰাখিছিল সেই গৰুবিলাক পুহি পুহি শেষত গৈ গৈ গৈ আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগতে মই মোৰ মৰমৰ গাইজনী বিক্ৰী কৰিছিলোঁ সেইদিনা মই কান্দিছিলোঁ কিন্তু আজি আৰু সেইটো নাই মই এতিয়াও সপোনতে কেতিয়াবা কেতিয়াবা দেখোঁ সচিতত ভাবি থাকোঁ সপোনত দেখোঁ যে গাইজনী এৰাল দিলে নে নাই গাইজনীক দৰৱ দিলে নে নাই গাইজনীক দৰৱ দিয়া এই পানী খুৱাবি আনকি সপোনত মই কৈয়ো থাকোঁ এনেকুৱা মোৰ পৰিস্থিতি মই খুব ভাল পাইছিলোঁ পোহনীয়া জন্তুৰ প্ৰতি মোৰ এনেকুৱা ৰাপ আছিল ছাগলী পুহিছিলোঁ কিন্তু ছাগলীতো অলপ লেতেৰা গতিকে তাৰ এটা হেৰি কৰিছিলোঁ কিন্তু গৰুৰ প্ৰতি মোৰ আচলতে গো ৰক্ষী মহাৰক্ষী বুলি ভাবিয়ে মই পোহ পালন কৰিছিলোঁ এই দিশত মোক মোৰ পৰিবাৰে যথেষ্ট সহায় কৰিছে